মোৰ প্ৰিয় চাবজেক্ট বুলি ক'লে মই হিন্দীটোৱে ক'ম কাৰণ হিন্দিটো মই বহুত ভাল পাইছিলোঁ আৰু হিন্দিটো যিহেতু গম পাইছিলোঁ যে ৰাষ্ট্ৰভাষা এইটো আমি বেলেগত গ'লেও হিন্দিটো ক'ব লাগিব গতিকে হিন্দিটো ভাল পাইছিলোঁ অমিত ছাৰে আমাক বৰ ধুনীয়াকৈ হিন্দী শিকাইছিল আৰু মই বহুত বহুত ভাল পাইছিলোঁ হিন্দীটো আৰু হিন্দী কবিতাবিলাক মই তৎক্ষণাত মুখস্থ হৈছিল বাকীকেইটা চাবজেক্টটতকৈ হিন্দী বহুত ভাল পাইছিলোঁ আৰু সেইকাৰণে হিন্দীত কথা কোৱাতো মই অলপ সহজ পাইছিলোঁ আৰু চিৰিয়েল তিৰিয়েল বহুত চাইছিলোঁ হিন্দী চিৰিয়েল বেছিকৈ চাইছিলোঁ আৰু সেইকাৰণে চাবজেক্টটো মোৰ হিন্দী চাবজেক্টটোৱে বেছি ভাল লাগিছিল আৰু